হয় মই কেতিয়াবা আৰাম বা ধ্যান কৰাৰ উপায় হিচাপে তৰা চোৱা কামটো কৰিছো সেইটো কৰি ভাল লাগে কাৰণ আমি যেতিয়া গোটেই দিনটো কাম কৰোঁ কাম কৰাৰ পিছত একদম ভাগৰ লাগে এন অল তাৰপিছত আমাৰ নিজৰ মেণ্টেল পিচটো কেতিয়াবা বেয়া হৈ যাব পাৰে বহুত কাম ষ্ট্ৰেছ এইচব লৈ ত' ৰাতি কেতিয়াবা অকলশৰীয়াকে বাহিৰত যাই পেলাই তৰা চোৱা বা ঘৰৰ ৰুমৰ ভিতৰ পৰাও চাব পাৰি বাত বাহিৰত অলপ বাহিৰত ৰূমৰ বাহিৰত যাই চোৱাতো বেছি মই ভাবোঁ ভাল ভাবোঁ কাৰণ আমি বাহিৰত গ'লে আমি বতাহ ল'ব পাৰোঁ ঠাণ্ডা বতাহ ৰাতি ঠাণ্ডা ঠাণ্ডা বতাহ আহে তাৰপাছত আমি তৰা বা চন্দ্ৰ চাব পাৰোঁ এনেকে এনেকে চাই থাকি বহুত ভাল লাগে মানে এটা শান্তি অনুভৱ হয় এনেকুৱা লাগে কি আমি অকলে আছোঁ আমাৰ নিজৰ কথাবোৰ মাথাত যি চলি থাকে আমি সেইটো জানিব পাৰোঁ আমি লাইক এনেকে তৰাকেইটা চাই আমাৰ ওচৰে পাজৰে চাই লাইক বহুত শান্তি লাগে ৰাতি মানে ৰাতি ৰাতি এনেকুৱা টাইপ ভাল লাগে কাৰণ তেতিয়া বেছি মানুহবোৰ বাহিৰত নোলায় চব শান্তি হৈ থাকে চবে নিজৰ নিজৰ ৰূমত থাকে মানে বহুত ছাউণ্ড নাই একদম শান্তি আৰু আমি এনেকে তৰা বোৰ চাই বহুত ভাল লাগে আকাশত লাইক তেনেকে চালে আমাৰ বহুত বিভিন্ন বিভিন্ন থত বা কথা আহিব পাৰে মাথাত আমি কি কৰিব খোজো কি কৰিব নোখোজো আমি চব বোৰৰ উত্তৰ আমি এনেকে লাহে লাহে পাই যাওঁ এনেকে অকল সেনেকে মানে এদিন দিনত অকলশৰীয়াকে নিজৰ লগত বিতাব লাগে তেতিয়া লাইক আমি গম পাওঁ আমাক কি লাগে আমাৰ আমাৰ কি ইণ্টাৰেষ্ট আছে সেনেকে মানে আমি নিজৰ লগত কথা পতাটোও বহুত দৰকাৰী হয় কাৰণ আমি নিজকো সুধিব লাগে ন' আমাক কি লাগে কি নালাগে আমাক দিনটো সদায় বেলেগে কাম দি থাকে বেলেগে কৰাই থাকে আমি কৰি থাকোঁ সেইটোৰ মতে বাত ৰাতি সেনেকে অকলশৰীয়াকে তৰা চাই চাই সেনেকে ভাবি ভাল লাগে সেনেকে মানে মনটো বহুত শান্তি পায়